একলাখ তিনি হেজাৰ পাঁচশ চাৰি দুইলাখ তিনি হেজাৰ চাৰিশ পাঁচ তিনিশ চাৰি পাঁচ হেজাৰ ছশ ন তিনি হেজাৰ চাৰিশ পাঁচ